মই গৈ ভালপোৱা আটাইতকৈ প্ৰিয় ঠাইডোখৰ হ'ল কাজিৰঙাৰ অৰ্গিড পাৰ্ক গোলাঘাট জিলাৰ পৰা পঁয়ষষ্ঠি কিলোমিটাৰ নিলগত আছে আৰু

এনেধৰণৰ কিছুমান বস্তু আছে প্ৰাকৃতিক প্ৰাকৃতিক কালচাৰ আৰু অৰ্কিডৰ যিটো মূল খলনায়কৰ ঢৌ গুৰিটো অৰ্কিড পাৰ্কলৈ গ'লে কিছু মনটো ভালো লাগে চাবও পাৰি বুজিবও পাৰি লগতে অৰ্কিড পাৰ্কলৈ অনেক বহু দূৰ দূৰৰপৰা অহা পৰ্যটকৰ দলেও ভ্ৰমণ কৰে তাত সোমাই আৰু তাত অনেক কিচিমৰ গীত গোৱাৰপৰা শুনাৰপৰা বহু কিছু কথা জানিব পৰা ছিষ্টেমেটিক কৰা হৈছে ত' আমি যাওঁ আমি তাতে অকণমান সময় কটোৱা কটোৱাবৰ কাৰণে যোৱা নিচিনাই হয় যিখিনি বস্তু কালচাৰী চোৱাও হয় কিছু জানিব বুজিব পৰা যায় আৰু মোৰ গৈ ভালপোৱা জেগাডোখৰে হ'ল অৰ্কিড পাৰ্ক